অসমীয়া মানুহে তেওঁলোকৰ ভাষা নোকোৱা লোকসকলৰ সৈতে যোগাযোগ কৰিবলৈ আমি সকলোৱে হিন্দী ভাষা বা ইংৰাজী ভাষা ব্যৱহাৰ কৰোঁ আৰু হিন্দী ভাষাৰ জৰিয়তে আমি সকলোৰে লগতে ভাত ভাব বিনিময় কৰিব পাৰোঁ কাৰণ হিন্ধী ভাষা হৈছে আমাৰ ৰাষ্ট্ৰীয় ভাষা আৰু অসমত থাকি অসমীয়া নাজানিলেতো ভাল নালাগে এইটো ভাল লাগে যে অসমত থকা মানুহখিনিয়ে বাহিৰা তেওঁলোকে অসমীয়া শিকিব চেষ্টা কৰে আৰু অসমীয়া ভাষা কয় সেইকাৰণে ভাল লাগিছে আজিকালি যে অসমত থাকি বাহিৰা মানুহে অসমীয়া ভাষা শিকিবলৈ লৈছে কাৰণ অসমীয়া ভাষাটো শুনিবলৈ খুবেই শুৱলা আৰু বহুতেই বিচাৰে যে অসমীয়া ভাষাটো তেওঁলোকে শিকক হিন্দী ভাষাটো আমি সকলোৱে সোনকালে শিকিব পাৰোঁ কিন্তু অসমীয়া ভাষাটো আমি অলপ শিকিবলৈ সময় লাগে বাহিৰা মানুহবিলাকৰ বাহিৰা মানুহসকলে শিকে